অঁ হেল্ল' দাদা এই মই অলপ দেৰি আগত এই অৰ্ডাৰ এটা দিছিলোঁ আপোনাৰ তাত হয় হয় চাওকচোন চাওক অঁ পাইছে নেকি অঁ মই আপোনাক কি অৰ্ডাৰ দিছিলোঁ বাৰু অ' পিজ্জা দিছিলোঁ ন আপোনালোকে মোক কি কি দিলে এতিয়া মই আপোনালোকক পিজ্জা অৰ্ডাৰ দিছিলোঁ আপোনালোকে কিন্তু চাওমিন মোক দি থৈ গ'ল হয় হয় দাদা অঁ কওকচোন বাৰু হয় হয় নহয় চাওক আপোনালোকে মোক আপোনালোকক যিটো অৰ্ডাৰ দিছোঁ সেইটো দিব লাগে ন সেই পিজ্জা অৰ্ডাৰ দিছোঁ পিজ্জা দিব লাগে চাওমিন কেলে দি থৈ গ'ল হয় সেইটো চাওক আপোনালোকে চাওক এতিয়া মই পিজ্জা মই পিজ্জা খাই একদম বেয়া পাওঁ সেইটো কাৰণে মই চাওমিন অৰ্ডাৰ দিছোঁ গতিকে আপোনালোকে চাই চিতি অকণ হেৰি দিব লাগে ন নহয় দাদা চাওক এতিয়া মই পিজ্জাটো অৰ্ডাৰ দি মই পিজ্জা খাই একদম বেয়া পাওঁ সেইটো কাৰণে মই চাওমিন অৰ্ডাৰ দিছোঁ মই চাওমিন খাই বহুত বেছি ভাল পাওঁ কাৰণ মই সৰুৰ পৰা মই চাওমিন খাই বহুত বেছি ভাল পাওঁ গতিকে মই সেইকাৰণে চাওমিনটো অৰ্ডাৰ দিছোঁ হয় অঁ আপোনালোকৰ তাৰপাই মই অৰ্ডাৰ দিওঁ কাৰণ মই আপোনালোকে সেইটো খাই ভাল পাওঁ গতিকে আপোনালোকে ভাল বনায় সেইটো কাৰণে মই আপোনালোকৰ তাৰ তাৰপা অৰ্ডাৰ দিছোঁ হয় দাদা কওকচোন হয় হয় চাওক মই মানে পিজ্জাটো খাই বহুত বেছি বেয়া পাওঁ হয় আপোনা আপোনালোকে জানেই মই আপোনালোকৰ লগত চিনাকিয়েই হৈ গ'লোঁ ন হয় হয় হয় আপোনালোকে এই কথাটো বুজিছে ন মই মানে পিজ্জা খাই বহুত বেছি বেয়া পাওঁ সেইটো কাৰণে মই এইটো চাওমিন অৰ্ডাৰ দিছোঁ হয় এতিয়া আপোনালোকে চাওক আপোনালোকে এতিয়া ভুলকৈ ভুল অৰ্ডাৰ এটা দি থৈ গ'ল ন আপোনালোকে ভালকৈ চাওক হয় আপোনালোকে ভালকৈ চাওক মই মানে পিজ্জা অৰ্ডাৰ অৰ্ডাৰ কোনো কাৰণত দিয়া নাই মই আজিলৈকে পিজ্জা খাই পোৱা নাই বেয়া পাওঁ পিজ্জা খাই হয় অঁ চাওক এতিয়া মই পিজ্জা খাই বেয়া পাওঁ কাৰণেটো মই চাওমিন অৰ্ডাৰ দিছোঁ হয় আপোনালোকে ডিটেইলছটো চাওক মই পিজ্জা মানে চাওমিন অৰ্ডাৰ দিছোঁ হয়নে হয় এতিয়া আপোনালোকে মই চাওমিন মই এটা পিজ্জাটো কেনেকৈ খাওঁ কওক পিজ্জা খালে মানে আপোনালোকে মানে পিজ্জা খালে মোৰ বহুত বেছি প্ৰব্লেম দিয়ে শৰীৰৰ বহুত বেছি প্ৰব্লেম দিয়ে মানে বহুত দিয়ে মোৰ কিবা বেমাৰ এটা আছে সেই বেমাৰটো মানে এলাৰ্জি হৈ যায় মানে পিজ্জাটো খালে হয় পিজ্জাটো খালে মোৰ এলাৰ্জি হৈ যাই ম মই হস্পিটেল পাবগৈ লাগিব হস্পিটেলত আপোনালোকে জানেই আজি আজিকালি হস্পিটেলত গ'লে বহুত টকা খৰচ হৈ যায় অঁ এতিয়া মানে প্ৰাইভেট হস্পিটেলত গ'লে আপোনালোকে জানেই বহুত টকা খৰচ হৈ যায় হয় অঁ বা এইটো হেৰিটো গ'লেতো প্ৰাইভেটত গ'লেতো আপোনালোকে জানেই সেইটো কাৰণে বহুত টকা খৰচ হৈ যায় হয় তাপা অঁ চৰকাৰী হস্পিটেলত গ'লেতো পইচা পাতি নাপায় মানে ডক্টৰ নাপায় কেতিয়াবা ডক্টৰৰ পৰা ল'ও মানে কিবা দৰৱ নাপায় কেতিয়াবা কিবা কিবি হৈ যায় সেইটো কাৰণে মই মানে পিজ্জাত অৰ্ডাৰ দিয়া নাই বহুত বেছি প্ৰব্লেম হৈ যায় খাই খালে মানে বহুত বেছি কিবা গেছৰ প্ৰব্লেম দিয়ে কিবা বহুত বেছি মানে কিবা মানে বহুত ডাঙৰ বেমাৰ হৈ যায় কিবা কিবি হৈ যায় কিবা গেষ্ট্রিক হৈ যায় কেতিয়াবা পেট চলি যায় কিবা কিবি হৈ যায় সেইটো কাৰণে মই চাওমিন অৰ্ডাৰ দিছোঁ চাওমিন খাই মই বহুত বহুত বেছি ভাল পাওঁ হয় নহয় এতিয়া আপোনালোকে কি কৰিব এতিয়া মোৰ পাৰ্চেলটো চেঞ্জ কৰি দিয়ক সলাই দিয়ক আপুনি নহয় চওক এতিয়া মই পাৰ্চেলটো সলনি নিদিলেটো কেনেকৈ হ'ব এতিয়া মই পইচা অলৰেডিটো মই পইচাটো দিলোঁ আপোনালোকক ন গতিকে আপোনালোকেটো পাৰ্চেলত সলাই দিব লাগিব নহয় চওক আপোনালোকে এইটো কথাটো বুজি পাব লাগে ন হয় আপোনালোকে কথাটো বুজি পালে ভাল কাৰণ চাওক এতিয়া মই চাওমিনটো এটা দিছোঁ মই চাওমিনটো পালে ভাল পিজ্জাটোতো খাই দিলে মই এতিয়া পেলনি যাব এনেই ন এনেই মানে খাদ্যটো এনে কেইলে মই পেলাই নিজৰ ন এতিয়া মোৰ পইচাটো মেইন কথা নহয় কিন্তু আপোনালোকে যিটো কাম কৰিছে ভালকৈ কৰিব লাগে ন কাৰণ চাওক আপোনালোকে মানে আপোনালোকৰ যিটো মানে ডেলিভাৰী দিয়ে ন সেইটো অলপ ভাল হ'ব লাগে কাৰণ তেতিয়াহে আপোনালোকৰ তাপা অৰ্ডাৰ দিব মই আপোনালোকৰ তাপা অৰ্ডাৰ দিওঁ কিহৰ কাৰণে ইমান দিন মই ভাল পাইছোঁ আপোনালোকক সেইটো কাৰণে অৰ্ডাৰ দিছোঁ ন এতিয়া মই বেয়া পালে আপোনালোকৰ পৰা অৰ্ডাৰ দিম নেকি সেইটো কথা ন কিমান কিমানটো হেৰি আছে ন আপোনালোকৰ তাৰ পৰাই অৰ্ডাৰ দিওঁ মই সেইটো কাৰণে আপোনালোকৰ অলপ মানে চাই চিতি হেৰি দিব লাগে ন হয় কিন্তু চাওক এতিয়া মই চাওমিনটো পেলাই দিব ন অ' চাওমিন হয় চাওমিন হ'লে ভালদৰে মই পিজ্জাটো পেলাই দিব নোৱাৰো সেইটো মই এটা ন পইচাটো মেইন কথা নহয় পইচা আজি আছে কাইলৈ নাই পইচা মই পইচালৈ মই মাথা মৰা নাই কিন্তু আপোনালোকে পইচাটো মই পইচাটোতো কেতিয়াও মাথা মৰা নাই পইচা কিনি মাথা নামাৰো কিন্তু মানে এতিয়া কথাটো হৈছে আপোনালোকে ভুল কিয় মোক মানে ভুলকৈ কি অৰ্ডাৰ সেইটো মানে পাৰ্চেলটো দিলেহি হয় আপোনালোকে ভুলকৈ দিব নালাগিছিল নহয় যিটো মই অৰ্ডাৰ দিছোঁ সেইটো মানে আপোনালোকে চাই চিতি অলপ ভালকৈ হেৰিটো অৰ্ডাৰটো মানে হেৰি কৰিব লাগে ন হয় হয় হয় এতিয়া চাওক এতিয়া আপোনালোকে মানে যিটো অৰ্ডাৰ দিছোঁ সেইটো পালে ভাল হয় অঁ পিজ্জাটো মই এনে খাই বেয়া পাওঁ অঁ সেইটোকে সেইটো কথা আৰু আপোনালোকে বাকী এতিয়া মোক সেইটো সলাই দিয়ক মই এইটো পিজ্জাটো আপোনালোকক ঘূৰাই দিম আপোনালোকে মোক চাওমিনটো আকৌ এবাৰ কৰি দিয়ক কি নিদিলে কেনেকৈ হ'ব এতিয়া মই এতিয়া পিজ্জাটো পেলাই দিম নেকি এই মোৰ ঘৰত কোনো নাই মই অকলে থাকোঁ ঘৰত অকলে থাকোঁ মাহঁত থাকে গুৱাহাটীত মই এতিয়া থাকোঁ ইয়াত ডেৰগাঁৱত গতিকে মোৰ অলপ অসুবিধা হৈ যায় হয় মা এতিয়া ঘৰত কোনোবা এটা থকা মই এতিয়া ঘৰত কোনো নাই কুকুৰো নাই কাৰোবাক দিবলৈ একোৱেই নাই এতিয়া মই পেলনী এতিয়া খোৱা বস্তু এটা মই পেলনী কেনেকৈ কৰিম এতিয়া পেলাই দিলে নহ'ব নহয় এতিয়া খোৱা বস্তুটো এতিয়া অপচাৰ কৰিব নোৱাৰি ন আপোনালোকে এইটো কথা বুজি পাব লাগে আপোনালোকে ভুল অৰ্ডাৰ এটা মোক কেলেই দিলেহি অ' এতিয়া চাওমিনটো দিয়াহেঁতেন মই তাত খাই দিব পাৰোঁ মই ধুনীয়াকৈ খাই মানে খাই লৈ মো একো প্ৰব্লেম নহয় এতিয়া পিজ্জাটো যদি মই খাই দিওঁ মোৰ প্ৰব্লেম হৈ যাব এইটো মই পেলাই দিব নোৱাৰোঁ কাৰণ এতিয়া খাদ্য এনেকৈ খাদ্য যে নষ্ট কৰিব নোৱাৰি ন হয় এতিয়া আপোনালোকেতো মোক আৰু দিব নিদিয়ে সেইটো কওক নাই সেইটোতো দিবই লাগিব ন আপোনালোকে মই পইচা দিছোঁ দস্তুৰ্মত পইচা দিছোঁ গতিকে মই এইটো পাৰ্চেলটো মোক এতিয়া লাগিবই

চাওক এতিয়া মই আপোনালোকে আপোনালোকে নহয় নহয় আপোনালোকে সেইটা বুজিব পাব লাগে ন আপোনালোকেতো বুজি নাপালে কেনেকৈ হ'ব কাৰণ চাওক মইতো ভুলকৈ অৰ্ডাৰ দিয়া নাই আপোনালোকে ভুল কৰিছে গতিকে মইতো কিয় এতিয়া সেই কৰিম মানে হয় এতিয়া আপোনালোকে ভুল কৰিছে মই ভুল কৰা নাই নহয় গতিকে মোক এতিয়া পইচাটো মোক পইচা ঘূৰাই নালাগে কিন্তু মোক পাৰ্চেলটো এইটো এইটো এই চি এইটো সেইটো চেঞ্জ কৰি দিয়ক হয় চওক এতিয়া না না নাই নাই এইটো কথাটো আপুনি দাদা বুজা নাই এইটো নহ'লে নহ'বই কি আপোনালোকে নিদিয়ে নেকি ঠিক আছে মই তে আপোনাক মই এতিয়া কে আপোনালোকৰ ওপৰত কে'ছ দি দিম তে নাই নাই মই এইটো কথা নোবুজোঁ আপোনালোকে এতিয়া মই আপোনালোকৰ ওপৰত কে'ছ দি দিম এতিয়া মই বাকী কথা নুখুজোঁ বাকী থানাত যি হয় দেখা যাব অ'কে বাই